আপুনি পশুপালন কৰেনে পশুপালনৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ ব্যৱস্থা অৱলম্বন কৰে অকণমান কওকচোন মই পশু পালন কৰা হয় প্ৰথমে মই গৰু থাকিবলৈ গোহালি ঘৰটো বনাই লওঁ বনোৱাৰ পাছত ওখকৈ ভেঁটিটো মাটি উঠাই লওঁ উঠোৱা পাছত গৰু খুঁটাই খুঁটাই গৰু বান্ধো আৰু মই আঁঠুৱা তৰি দিওঁ গধূলিপৰত দানা দিয়া হয় দানা খাবলৈ ভুচি আৰু

নানা ৰকমৰ পাচলি কাটি মেলি দিয়া হয় খাই মেলি আজৰি হোৱা পাছত মই পথাৰত গৰু নি এৰাল দিওঁ এৰাল দি থোৱা পাছত গৰুৱে ঘাঁহ খায় তাৰপাছত বাৰটামান বজাত গৈ মই পানী খুৱাওঁ পানী খুৱাই আহি গোহালিটো পৰিষ্কাৰ কৰোঁ পৰিষ্কাৰ কৰাৰ পাছত দান পাত্ৰবিলাকত পানী দি দানা বনাই থওঁ

সময়মতে মই গাও ধুওৱা হয় গৰুক ধুৱাই মেলি আনি আকৌ দানা দিওঁ খাবলৈ এনেকৈ মই পশুপালন কৰি অৱলম্বন কৰি আছোঁ আৰু ছাগলীও মই বহুত পুহিছোঁ ঘৰ বনাই চাং দি বনাই ছাগলী ৰখা হয় ছাগলী নি পথাৰত এৰাল দি ৰাখোঁ দুপৰীয়া হ'লে ভাতৰ মাৰ পানী নিমখ দি খাবলৈ দিওঁ দিয়াৰ পাছত ছাগলীবোৰ ভালকৈ গছপাত নানা ৰকমৰ ঘাঁহ আনি মুখৰ আগত দিওঁ খাবলৈ গধূলি আনি মই চাংঘৰত বান্ধি থওঁ থোৱা পাছত আকৌ গছপাত খাবলৈ দিওঁ দি এনেকৈ ছাগলী ৰখা হৈছে আৰু মই বহুত উপকৃত হৈছোঁ কুকুৰা পুহিবলৈ লৈছোঁ এই কুকুৰা পুহি বলৈ হ'লে ডাঙৰকৈ ঘৰ এটা বনাই লৈ চাংঘৰ বনাই তাত ভুচি খলিহা ভুচি দি ৰাতি কুকুৰা ৰখা হয় আৰু লাইটো জ্বলাই দিয়া হয় সময়মতে দানা খুৱাওঁ আৰু চাউল আদি ব্যৱহাৰ কৰোঁ কৰি কুকুৰাৰ ডাঙৰ হয় হ'লে কণী পাৰে কণী পাৰিলে সেই কণীৰ পৰা আকৌ উমনি দিওঁ উমনি দি আঠাইছ দিনমানৰ ভিতৰত পোৱালি জগায় পোৱালি ওলায় পোৱালি ওলোৱাৰ পাছত পোৱালিবোৰ বেলেগ এটা জেগাত ৰাখি থওঁ ৰাখি থোৱাৰ পাছত পোৱালিবোৰ দানা খুৱাই ডাঙৰ কৰোঁ দানা দানা খুৱাই ডাঙৰ কৰা পাছত আধা কে জি আৰু এক কে জি ছাইজ হ'লে মই বিক্ৰী কৰোঁ গতিকেলৈ কুকুৰা পোহাটো বহুত যত্ন ল'বলগীয়া হয় সময়মতে এৰি দিয়াও হয় মুকলি জেগাত সেউজীয়া গছপাত খায় খালে ডাঙৰ হয় অতি সোনকালে

সদায় কুকুৰা চাংঘৰটো পৰিষ্কাৰ কৰি ৰাখিব লাগে নহ'লে নানা ধৰণৰ বেমাৰ বিয়পি পৰে আৰু মুৰ্গী অতি সোনকালে বেমাৰ হয় বিশেষকৈ জাৰকালি কুকুৰাৰ বেমাৰ অতি বেছি হয় আমি ভেটেৰিনেৰিৰ পৰা দৰৱ পাতি আনি মুৰ্গীক খুৱাবলগীয়া হয় নহ'লে এই বেমাৰৰ পৰা হাত সাৰিব নোৱাৰি গতিকেলৈ সকলোৱে কুকুৰা পুহিলে যত্ন ল'লেহে উপাৰ্জন কৰিব পাৰিব নহ'লে কোনো ক্ষেত্ৰতেই লাভৱান হ'ব নোৱাৰে হাঁহ হাঁহ পুহিলে এটা বাউণ্ডাৰী ফিছাৰী বাউণ্ডাৰী মাৰি ল'ব লাগে আৰু পানীৰ ওপৰতে এটা চাংঘৰ বনাই ল'ব লাগে লোৱাৰ পাছত হাঁহবোৰ চাংঘৰৰ ওপৰতে থাকিবলৈ দিব লাগে সময়মতে ফিছাৰীত এৰি দিব লাগে দিয়া লগে লগে দানা খুৱাব লাগে আৰু ফিছাৰীত দিলে মানে মাছ যদি ৰ পোহা হয় মাছবোৰ অতি সোনকালে ডাঙৰো হয় আৰু পানীখিনি সদায় খেলি থাকে খেলিলে মানে মাছবোৰ লৰচৰ হৈ থাকে গতিকেলৈ হাঁহৰ যত্ন লোৱাটো বহুত আৱশ্যকীয় হয়